মই ক'বলৈ গ'লে ঘৰৰ প্ৰতিটো কামতে মা দেউতাক সহায় কৰোঁ ৰোৱা মেলা কঠিয়া তোলা ৰোৱা দোৱাৰ সময়ত দোৱা আদি সকলো কামতে মাক সহায় কৰি দিওঁ লগতে মায়ে তাঁত লগায় তাঁত বোৱা কামতো মই সহায় কৰোঁ বিভিন্ন ধৰণৰ চাদৰ মেখেলা গামোচা আদি মায়ে তাঁতশালত প্ৰস্তুত কৰে আৰু এইবোৰত মাক মই সহায় কৰি দিওঁ লগতে আমাৰ ঘৰত বাম খেতিও কৰা হয় আলু কচু পিয়াঁজ আদি এইবোৰ দেউতাই যেতিয়া পথাৰত ৰুবলৈ যায় তেতিয়া মইও দেউতাৰ লগত যাওঁ আৰু দেউতাক কামত সহায় কৰি দিওঁ ভাইটিৰ লগত মৰণা মাৰোঁ ভাইটিয়ে মৰণা জোকাৰি দিয়ে আৰু মই গৰুকেইটা ঘূৰাই থাকোঁ আমাৰ ঘৰত হাঁহ আছে কুকুৰা আছে ব্ৰইলাৰ ডাঙৰ ফাৰ্ম এখন আছে আৰু এইবোৰত হাঁহ কুকুৰাৰ লগত মই লাগি থাকোঁ আৰু ব্ৰইলাৰক দানা পানী দিওঁ সিহঁতৰ লগত সময়বোৰ কটাই বহুত ভাল লাগে আৰু দেউতাই যেতিয়া নাঙলটো লৈ পথাৰত হাল বাবলৈ যাই তেতিয়া দেউতাৰ বাবে চাহ জলপান তৈয়াৰ কৰি মই পথাৰত দিবলৈ যাওঁ আচলতে অসমীয়া মানুহ হিছাপে অসমীয়া মানুহৰ যিটো মাটিৰ লগত সম্পৰ্ক খেতি বাতিৰ লগত সম্পৰ্ক সেইটো আমাৰ ঘৰখনত আছে মা দেউ দেউতাই কাহিলী পোৱাতে উঠি নাঙল যুঁৱলি গৰুলৈ যেতিয়া হাল বাইগৈ আমিও শুৱা পাটি এৰি বিভিন্ন ধৰণৰ কাম কাজ কৰোঁ মায়ে ভাত ৰান্ধে মই মাক শাক পাচলী বাচন ধোৱা ঘৰ সোৱা ঘৰ সৰা চোতাল সৰা আদি প্ৰতিটো কামতে সহায় কৰি দিওঁ তাৰ ভিতৰতে আমি শিক্ষাৰ ক্ষেত্ৰতো পিছ পৰি থকা নাই যেনেদৰে ঘৰৰ কাম বন কৃষি কৰ্ম আদিত দেউতাক সহায় কৰোঁ মাক সহায় কৰোঁ তেনেদৰে শিক্ষাৰ ক্ষেত্ৰটো আগবাঢ়ি গৈ বৰ্তমান মই এতিয়া বি এ পাছ কৰিলোঁ আৰু তথাপিও বি এ পাছ কৰিলোঁ যদিও মই ব্ৰইলাৰ ফাৰ্মখনত মা দেউতাক সহায় কৰি দিওঁ আৰু মাহেকৰ মূৰত আমি কিবা এটা তাৰপৰা উপাৰ্জন কৰোঁ এনেদৰে এই জীৱ জন্তুবোৰৰ লগত লাগি থাকি আনন্দ পাওঁ কৃষি কৰ্মৰ ক্ষেত্ৰত লাগি থাকিও আনন্দ পাওঁ যেতিয়া আঘোণত পথাৰত সোণালী ধান উপচি থাকে সেইবোৰ দাই আনি যেতিয়া দেউতাই ভঁৰালত ভৰাইহি তেতিয়া বহু বহুত আনন্দ উপভোগ কৰোঁ আৰু দেউতাৰ লগত প্ৰতিটো কামতে মই সহায় কৰি দিওঁ